ওৰাং যাব লাগিছিল নহয় অঁ ওৰাং যাব লাগিছিল নহয় কি কৰা যায় অঁ অঁ ইমান কিলোমিটাৰ হয় নেকি অঁ অঁ অঁ আমি কেইটামান হ'মনো কেইটামান হ'ম আমি আমি বিশটামান হম কিজানি অঁ অঁ অঁ অঁ বালিমাহী চৰাই আছে নেকি তাতে চাব পৰা যাব ন অঁ অঁ অঁ অঁ অঁ মই যোৱা নাই কিন্তু দেই আগতে অঁ অঁ পৰিভ্ৰমী চৰাই আৰু সেইকেইটা অঁ অঁঁ মই যোৱা নাই আগতে এইবাৰেই ফাৰ্ষ্ট অঁ তাকেতো অঁ অঁ হ'ব দে হ'ব বাৰু

অঁ ল'ম দে